হয় নমস্কাৰ নমস্কাৰ অঁ তাৰমানে হেৰি হ'ল মই আপোনাৰ যোগাযোগটো মই পাই পাইছোঁ এনে তাৰমানে মই কিবা এটা আগন্তুক প্ৰগ্ৰাম এটা আছে মোৰ তাত কিবা গাখীৰৰ সুবিধাখিনি পাম নেকি আপোনাৰ তাত গাখীৰ সামগ্ৰী এনেকুৱা ধৰি লওক দৈ বা ক্ৰীম এনেকুৱা জাতীয় বস্তুখিনি পোৱা যাব নেকি গাখীৰ সামগ্ৰীখিনি অঁ আচ্ছা তিনিটা বস্তুৱেই লাগিব মই এ গাখীৰটো আপোনাৰ থলুৱা থলুৱা গাই এইটোতো খুব ভাল কথা তেন্তে গাখীৰ গাখীৰটো দুশ লিটাৰমান লাগিব চাগে গাখীৰটো

এই ধৰি লওক আপোনাক মই এটা সপ্তাহ টাইম দিব পাৰিম আৰু অলপ আগতীয়াকে কৰিছোঁ এইকাৰণে মই ফোনটো অঁ ডেট মানে আজিতো পঁচিছ হ'ল নেকি অঁ পঁচিছ হ'লে আপোনাৰ ধৰি লওক মাৰ্চৰ আপুনি দুই তাৰিখ মানে দি দিব পাৰে পাৰিবনে নোৱাৰিব চাওকচোন বাৰু দুশ লিটাৰ গাখীৰটো দুশ লিটাৰ হ'লে হৈ যাব মোৰ আৰু বেলেগ ব্যৱস্থা আছেতো আচ্ছা দৈ দৈয়ো লাগিব তেনেকুৱাই লাগিব দৈটো অৱশ্যে হেৰিমান দিলে হ'ব দৈ ডেৰশ মান দিলে হ'ব ও ও হ'ব কেজিত দিলেও হ'ব ও মোৰ নাম ধৰ্মকান্ত দাস

তাৰমানে কিবা আইটেম আহিব তাত কিবা আৰু দৈৰ লগত কিছু মানে আইটেম থাকিব দুইটো আঢ়ৈশ হয় এই লিটাৰত কেজিত দিলেও কথা নাই আৰু ও হু হু ও হু মোক দুটাই লাগিব দুটা দুটা লাগিব মোক তাৰমানে আপুনি মিঠাটো মিঠাটো আপোনাৰ এশমান কৰি দিব অঁ এশ অঁ আৰু বাকী এই যিটো ডেৰশমান কৰি দিব এইটো নাই আঢ়ৈশ দুইটো অঁ গাখীৰটো আপোনাক দুশ কৈছো মই হয়

ও আচ্ছা ক্ৰীম ক্ৰীমটো কেনে মই এক্সুৱেলি দাম মই আপোনাক কোৱা নাই আপুনি ৰেটটো কিন্তু সিমান এটা ধৰিব

অঁ আচ্ছা ঠিক আছে বাৰু দিয়কচোন ক্ৰীমটো বেছি নালাগে ত্ৰিছ কেজিমান হলেই হৈ যাব

আ দুই মাৰ্চ হয়

বছ সেইখিনি গাখীৰ দৈ আৰু ক্ৰীম তিনিশকে পৰিব ন অলপ মিলাব নোৱাৰে নেকি অঁ মানে পৰিব ন আচ্ছা আচ্ছা আচ্ছা আৰু গাখীৰটো কিমান ক'লে

ফিফটি ফাইভ না আচ্ছা আচ্ছা ঠিক আছে আচ্ছা ঠিক আছে আৰু ক্ৰীমটো হয় হয় হয় আচ্ছা ঠিক আছে বাৰু ঠিক আছে অঁ কওকচোন

হু হু ঠাইখিনি আপোনাৰ হেৰি আপনাৰ এতিয়া ইয়াৰ পৰাতো আপনাৰ কি নলবাৰী বুলি কৈছে ন নলবাৰী বুলি ধৰি লওক ন চাৰি কিলোমিটাৰ ডিফাৰেঞ্চ হ'ব আৰু দুশ টকা এটা এক্সট্ৰা চাৰ্জ হ'ব দিয়ক হ'ব হ'ব নাই এটা আমাৰ আমাৰ মানুহ খুব ব্যস্ত বুইছেনে মানুহে নাই মানুহৰ বিৰাট নাটনি গতিকে মই যাবতো নোৱাৰিমেই চাগে গতিকে আপুনি এতিয়া হ'ব আমি মিলা মেলি কৰি দিম আপোনাক এইটো মই বুজিম ন আপুনি নিজে যিহেতু এইখিনি লৈ যাব গতিকে কিবা এটা মিলাই দিম আপোনাক এতিয়া মিলাই দিম আপোনাক হয় নেকি আচ্ছা হু হু

আচ্ছা আচ্ছা হয় হয় হয় হয় হয় অঁ হ'ব হয় হয় হ'ব অ' হ'ব আপনি এটা কাম কৰিব টুটেল এমাউণ্ট হেৰি কৰি মোৰ হোৱাটছএপত দি দিবচোন দি দিলে মই আপোনাক গুগল পে' মাৰি দিম কিবা এটা দি আপোনাৰ থাৰ্টি ফৰ্টি পাৰ্চেন্ট দিলে হ'বনে আপোনাক পুৰা ফিফ্টি পাৰ্চেণ্ট লাগিব আচ্ছা আচ্ছা অ'কে অ'কে অ'কে হ'ব অঁ তেন্তে ঠিক আছে মানে কথা সামৰিলোঁ ধন্যবাদ হয়